আজি কেইদিনমানৰ আগতে আপুনি আমাৰ দোকানলৈ আহিছিলে আপোনাৰ মনত আছে নিশ্চয়

ঠিক আছে ধন্যবাদ দাদা আহিব আপোনালোক ঠিক আছে ধন্যবাদ